হয় ছাৰ হয় আপুনি একাডেমী স্কুলৰ প্ৰিঞ্চিপাল হয়নে ছাৰ মই ছাৰ শ্ৰী মোৰ নাম শ্ৰী মণ্টু মেধি ছাৰ হয় ছাৰ মোৰ মানে মই ভাবিছিলোঁ মানে মই আপোনালোকৰ একাডেমী স্কুলত এডমিশ্যন ল'ম বুলি ভাবিছিলোঁ অঁ তাকে স্কুলখন ভাল বুলিও শুনিছোঁ হয় ছাৰ ক্লাছো ভাল বুলি শুনিছোঁ মই ক্লাছবিলাকো হয় বুলি শুনিছোঁ হয় মই ক্লাছ ফাইভত ল'ম বুলি ভাবিছোঁ ছাৰ হয় হয় তাকে মই ফাইভত ল'ম তাৰপিছত তাতে একাডেমি স্কুলত ছাৰ শাৰীৰিক মানসিক এনেকৈ বিকাশ সাধন হয়নে ছাৰ

হয় ছাৰ মোৰ মানে তাকে সেইটোও লাগে আৰু য়োগা চোগা ছাৰ হয় নেকি কিবা

হয় হয় তাকে মোক হেৰিত হয় মই স্কুলখনো ছাৰ ভাল বুলি শুনিছোঁ আৰু প্ৰিঞ্চিপালজনৰো আপোনাৰ নাম বহুতৰ মুখত শুনি আছোঁ

হয় ছাৰ আপোনালোকৰ হয় ছাৰ আপোনালোকৰ স্কুলত কি কি ছাবজেক্ট আছে বাৰু ছটা ছাবজেক্টে আছে ছাৰ হয় মই ছাৰ হয় ছাৰ হয় হয় মই ছচিয়'লজী ল'ম বুলি ভাবিছোঁ ছাৰ হয় ছাৰ অঁ তাকে ল'ম বুলি মই ভাবিছোঁ তাকে আমাৰ মা দেউতাকো মই সুধিছোঁ মা দেউতায়েও ল বুলি কৈছে তাতে হয় ছাৰ হ'ব হ'ব ছাৰ ঠিক আছে অঁ হ'ব ছাৰ কেতিয়া মানে ছাৰ পৰহিমানে যাওঁ নেকি অঁ অঁ অঁ হ'ব দিয়ক